মই বাগিচাৰ কাম ঘৰতে আৰম্ভ কৰিছিলোঁ আৰু কেতিয়াৰ পৰা বুলি ক'লে আচলতে আমাৰ মায়ে খুবেই বেছি ফুল ৰুইছিলে বাগিচা পাতিছিলে আৰু মাক দেখি দেখিয়েই ফুলৰ প্ৰতি আকৃষ্ট হৈছিলোঁ আৰু ফুল ভা ভাল পাবলৈ শিকিছিলোঁ আৰু তেতিয়াৰ পৰাই আমি ঘৰত যেত যিবোৰ ফুল নাছিল সেই ফুলবোৰ অন্য ঘৰৰ পৰা বা অন্য ঠাইৰ পৰা সংগ্ৰহ কৰিছিলোঁ আৰু ঘৰত বাগিচাত আহি আনি ৰুইছিলোঁহি আৰু এনেকৈয়ে বাগিচাৰ কাম লাহে লাহে আৰম্ভ হৈছিল যেতিয়াৰ পৰা জনা হৈছিলোঁ আৰু যেতি বিশেষকৈ জাৰকালি যেতিয়া ফুলবোৰ বতৰৰ ফুলবোৰ ফুলি উঠে ইমান ধুনীয়া লাগে সেই ফুলৰ বাগিচাখন চাবলৈ তাৰোপৰি আজিকালি টাবত বিভিন্ন প্ৰকাৰৰ বতৰৰ ফুল ৰুওঁ আৰু যিবিলাক ফুল ফুলি উঠে ফুলৰ ওপৰত পখিলা পৰেহি চাই চাই খুব ভাল লাগে আৰু ফুলৰ সুগন্ধৰে সম সন্মুখভাগ যেতিয়া বিয়পি পৰে খুব ভাল লাগে এনেকৈয়ে মই বাগিচাৰ কাম আৰম্ভ ক কৰিছিলোঁ আৰু এতিয়াও বাগিচাৰ কামত নিজকে আজৰি সময়ত লগাওঁ আৰু মনটো খুব ভাল লাগে প্ৰফুল্লিত হয়